এই আমাৰো বহুত নষ্ট হৈ দে আপোনাৰ পানী বহুত মানে আপোনাৰ এই কেইদিনে লেঠেৰিকে বৰষুণ দি থাকিলে আমাৰ আপোনাৰ কি বুলি কয় ধানবোৰ এতিয়া গোটেই পোকে ধৰিছে আপোনাৰ মানে আপোনাৰ হেৰি কি বুলি কৰ কঠীয়াবোৰ গোটেই পোক পোক ধৰিছে আপোনাৰ আৰু বহুত কঠীয়া মৰি গৈ মৰিলৈও আপোনাৰ

অলপ গেলি গ'ল

এই কি অঁ অঁ ভাল নহয় জলসিঞ্চনৰ ব্যৱস্থাটো তাৰমানে পানীটো বহুত অসুবিধা হয় এতিয়া এতিয়া আপোনাৰ যিটো টাইমত খেতি ছিজনত আপোনাৰ পানী লাগে সেইটো ছিজনত পানীয়ে নাই আপোনাৰ অঁ পানীটো আইৰণ বেছি আছে অঁ পানীটো আপোনাৰ বহুত আইৰণ আইৰণটো বহুত আপোনাৰ কি বুলি কয় এতিয়া অঁ আইৰণৰ কাৰণে খেতিটো ভাল নহয় একে আমাৰ ফালে একে আপোনাৰ পানীৰ ব্যৱস্থাটো ভাল নহয়

অঁ সেইটো টাইমত যেতিয়া যেতিয়া যেতিয়া পানীটো দৰকাৰ হৈছিলে তেতিয়া সেইটো টাইমত পানীয়ে নাই অঁ আৰু এতিয়া যেতিয়া পানীটো দিয়ে মানে বৰষুণটো দিলে এতিয়া বানপানী হৈ গ'ল আমাৰ গোটেই আপোনাৰ হেৰি কি বুলি কয় ভাল নহয় খেতি খেতিটো এইবাৰ ভাল নহ'লে আপোনাৰ অঁ পানীটো আপোনাৰ যোন লাগে আৰু পানীটো এতিয়া কি কি কৰিম বুলি ভাবিছে এইবাৰ পোৱা নাই হয় আৰু কি বুলি কয় বেলেগৰ ঠাইত মানে বেলেগৰ জেগাত কৈ আমাৰ এইটো চাইড মানে পানীটো বহুত অসুবিধা আপোনাৰ খেতিপথাৰ কাৰণে পানীটো যি ভাৱে লাগে সেইবাবে পানীটো পোৱা নহয় পানীটো চাফা নহয় খেতি ভাল নহয় মানে

অঁ হয়

নষ্ট হয় আপোনাৰ প্ৰথমৰ ভাগতে এই হেই পানীৰ তলতেই ডুব যায় এই কঠীয়াবোৰ যি যিটো টাইমত আপোনাৰ পানীটো মানে আপোনাৰ লাগে এতিয়া সেইটো টাইমত পানীটো পোৱা নাযায় আৰু আপোনাৰ পানীটো যেতিয়া আপোনাৰ দৰকাৰ নহয় বেছি সেইটো টাইমত পানীটো হয়

হয় অঁ হৈছে জেগা জেগা হৈছে আপোনাৰ চলাৰ জলসিঞ্চনৰ ব্যৱস্থাটো কৰি দিছে আমাৰ আমাৰ আমাৰ বাৰু দৰ্খাস্ত দি

খৰাং বেছি হয় অঁ পানীটো পানীটো আৰু নৰসিও পানীটো নৰসিও আপোনাৰ আমাৰ আমাৰ জেগাডোখৰ ওখ

বানপানী হৈ যাই পটককে অঁ

পানীয়ে এবাৰ বেয়া কৰিলে আমাৰ আমাৰ এইটো চাইডেও আপোনাৰ পানী বহুত বেয়া কৰিলে খেতিটো আৰু মানে এইবাৰ ধান নেপামে আপোনাৰ

পানী

এইবাৰ ভাল নহয় খেতিটো একে একেই আমাৰ চাইডে আমাৰটো আমাৰো ইমান ভাল নহ'ব এইবাৰ আৰু কাইলে দৰ্খাস্তখন দিয়া ব্যৱস্থা এটা কৰিম

লাগিবই অঁ তাৰ আগতে দি থৈ দিলে তেতিয়া অঁ নেক্স বছৰ খেতি কৰ আগতে সেইটো ব্যৱস্থা কৰি দিয়া হ'ব দিব পাৰে

পানী সমস্যাটো কাৰণে বহুতেও আপোনাৰ এই কি বুলি কয় খেতি কৰিবলে মানে বহুত চিন্তা কৰিব চিন্তা কৰিবলগীয়া হৈ যায় পানী বিশেষকে পানী পানীটো কাৰণে পানী সমস্যাটো কাৰণে মোৰ এই আপোনাৰ ছয় সাত বিঘামান হ'ব আপোনাৰ সেই পানী কাৰণে আপোনাৰ নষ্ট হ'ব আৰু এইটো ধানটো পাবলে আশা কমেই আছে ধানটো পামে সেই যে কঠিয়াবোৰ ৰঙা পৰি যায় সেইবোৰ পিছত থ'লেও আপোনাৰ সেইবােৰ গোট পোক পোকে ধৰেগে আপোনাৰ পানী কাৰণে খেতিটো একদম বেয়া হৈছে এই এতিয়া সেই আপোনাৰ সেই কাৰণে

অঁ হয় হয় আমাৰ এই আমাৰ এইটো চাইজে পোৱা নাই কিন্তু আপোনাৰ জেগাই জেগাই বহুত ধুনীয়া সুবিধা হৈছে জলসিঞ্চনৰ আৰু তেনেকে আপোনাৰ খেতিও ভাল হৈছে অঁ খেতিও ভাল হৈছে এনেকে পানী পানীটো লাগিবই আপোনাৰ পানীটো যিটো টাইমত আপোনাৰ পানীটো দৰকাৰ হয় সেইটো টাইমত খেতিত আপোনাৰ পানীটো পালে খেতিও ভাল হ'ব এতিয়া আমাৰ সেইটো সেনেকে সুবিধাও নাই

কম হৈ গ'ল হৈ আগৰ নিচিনাকে নহয় হয় ওলাইছে আছে অঁ খেত অঁ চয়মোন সাত মােন ইমান পোৱা হয় আৰু আপোনাৰ ধান বেয়া হ'লে তো তাকো পোৱা নাযায়

যায়কে অঁ অঁ কিনি খোৱা নিচনা হয়গে আৰু ইমানখিনি খৰচ কৰি গাত নালাগে আৰু ঘৰ চাউল বুলি গাত নালাগে আৰু হয় অঁ আমাৰবোৰ আপোনাৰ

হয় অঁ খৰচাটোয়ে নোলাই অঁ এতিয়া এতিয়া কাগজ এখনকে দিব দিয়া হ'ব দিয়া দিব লাগিব কাগজ এখনকে দিব লাগিব ঠিক আছে হ'ব কেতিয়াবা লগ পাম যোগাযোগটো ৰাখিব ঠিক আছে হ'ব দিয়ক অঁ অঁ অঁ